অ বাইদেউ অ মই কৈছোঁ মোক চিনি পাইছেনে অ অ বাইদেউ মই আপোনাক কথা এটা আলোচনা কৰিবৰ কাৰণে ফোন কৰিছিলোঁ অ অ মানে আপুনিতো এতিয়া মানে খেতি পথাৰত এনেকৈ শাক পাচলিটোৰ খেতি কৰি আছে অ অ মই মানে ভাবিছোঁ আপুনি অ যদি পাৰে মানে শাক পাচলিৰ ঠাইত অলপ চাহ বাগানৰ খেতিত মানে অলপ মনোযোগ দিয়ে নেকি অ সেইফালে অ অ অ অ অ অ নহয় সেইটো আপুনি আ টেনশ্যন ল'ব নালাগে মই মানে আপোনাক যিখিনি আপোনাৰ মূলধনৰ প্ৰয়োজন হ'ব সেইখিনি ময়েই বাৰু আপোনাক যোগান দিম তাৰপিছত আপোনাৰ যিখিনি সাৰ লাগে সেই সাৰৰ মই এনেকৈ আপোনাক আ সংযোগ কৰি দিম বাৰু যাৰ য'ৰ পৰা আপুনি আনিব পাৰিব আৰু লেবাৰো আপুনি সেইটো ল'ব নালাগে টেনশ্যনটো সেইখিনিও মই বাৰু কৰি দিম কিন্তু মানে আপোনাৰ পৰা এতিয়া যেনেকৈ আপোনাৰ পৰা মানে মই যিখিনি আপুনি প্ৰডাকশ্যন দিয়ে সেইখিনিতো ময়েই লৈ আছোঁ তেনেকৈ মানে আপুনি সেই তেতিয়া চাহ খেতি আপুনি যিখিনি কৰিব তাৰপৰাই আপোনাৰ সেই প্ৰডাকশ্যনটো মই লৈ বিক্ৰী তাৰপৰাই মোৰ মূলধনটো অলপ অলপ সেনেকৈ ঘূৰাই ল'ম আৰু তেনেদৰেই ভাবিছোঁ মানে আপুনি সেইটোত অলপ চিন্তা কৰক অ

অ অ হয় হয় সেইটোৱে আৰু আজি আপোনাৰ চাহপাতৰো অলপ ডিমাণ্ডটো বাঢ়িছে মানে সেইটো কাৰণে আৰু সেইটোত আপোনাৰ লাভটো বেছি হ'ব সেইটো কাৰণে অ অ অ অ অ হয় হয় ও ঠিকে আছে হ'ব দিয়ক নহ'লে অ অ অ অ